হেল্ল' লল হেল্ল' শুনিছেনে নাই মোৰ মাতটো হেল্ল' পল ক্লথৰ দাদাজন হয়নে অঁ এ মই ভন্টিজনীয়ে কৈছো এ কেইদিনমান আগত যে আপোনাৰ পৰা এখন ডাবল বেডশ্বীট আনিছিলোঁ অ' এ বেছিদিন হোৱা নাই তিনি চাৰি দিন হৈছে দাদা জানেনে আমাৰ ঘৰলে জোনেই আহিছে চবেই এখন ভাল পাই আছে মানে আৰু কটন হয় ন' বস্তুটো খুব ভাল লাগিছে আৰু মই তিনিবাৰ তিনিদিনমান হৈছে যদিও মানে এদিন মান ধুলো জানেনে কিন্তু একো ৰং যোৱা নাই সেইটো কিন্তু ক'ব লাগিব ৰং যোৱা নাই সেই কাৰণে ফোনটো কৰিছো বোলো ভালকটো ভাল ক'বই লাগিব হয় নাই কওকচোন অ' আৰু আছে নি অ' মই যে তেন্তে আৰু অকণমান আছে যদি ল'ম দেই আৰু তিনিখনমান মোলে থ'বচোন মই ভাবিছো দেই দাদা কথা এটা শুনক আপোনালোকৰ মানে পল ক্লথৰ পৰা আগতেও বস্তু আনিছো দেই ভালেই পাওঁ কিন্তু বেডশ্বিট অনা নাছিলো মানে এইবাৰ আনিলো ইমান যে ভাল হ'ব ভাবাই নাই আৰু ডাবল বেডশ্বিট হয়তো মোৰ কিন্তু এইখন মানে বেডখন চিংগল আছিলে মই মানে কাটি থৈছো এডখৰ আছেই ইমান ভাল মানে কি ক'ম এতিয়া সেই ডখৰোটো মোৰ থাকিয়ে গ'ল ন' সেইখন এখন মুঠতে দুখন হৈ থাকিলে এতিয়া মই ডাবল বেডশ্বিটৰ কাৰণেই মানে ল'ম বুলি ভাবিছোঁ আৰু তিনিখন মান যদি আপুনি দিয়ে তেতিয়া মানে কি কৰিম জানেনে এই ডাবল বেডশ্বি যিখন মানে বেডশ্বিট তিনিখনমান যে ল'ম কৈছো অ' নাই এতিয়া হ'লি আহি আছে ন' যে কিবা যদি অফাৰ চফাৰ পাওঁ আপোনালোকে যদি দিয়ে আৰু সেইখিনি মানে ল'ম বুলি ভাবিছো অ' অ' অ' অ' হয় নেকি বেডশ্বিটত অফাৰ থাকেই নেকি প্ৰায় থাকে ন' অ' অ' মানে যদি দিয়ে যে লৈ আনিয়ে থ'ম যিহেতু হ'লিৰ পিছতে আকৌ ব'হাগ বিহু আহিব ন' তেতিয়া কাৰোবাক মানে আমাৰ ফেমিলি মানুহবোৰ যিহেতু ব'হাগ বিহুতটো অহা যোৱা হৈ থাকে ন' বেডশ্বিটো দিম অকল যে কাপোৰে দিব লাগিব তেনেকুৱা কথাও নাই ন' গতিকে ভাল লাগিব এইবাৰ বেডশ্বিট কেইখন যিহেতু ভাল আৰু শুনক অকণমান ডাৰ্ক ডাৰ্ক কালাৰবিলাক আনিবচোন মই এইখন বাৰু লাইট ল'লোঁ কিন্তু মই এতিয়া ভাবিছো যে অকণমান ডাৰ্ক কালাৰ লওঁ অ' অ' ভাল লাগে অ' নাই নাই আচলতে তেনেকুৱা কথা নাই দাদা আপুনি ব্যস্ত আছে নেকি দাদা অ' নহয় চাওক মানে কি ভাল লাগিছে কাৰণেই ফোন কৰিছো আৰু বেলেগেও কৈ আছে আৰু মই ভাবিছো অলপ বেছিকৈ আপোনাৰ পৰা আনি মইও এই অলপ ওচৰৰ দুই এঘৰক বিকিও দিম বুলি ভাবিছো আৰু নিজৰ ফেমিলিক মানে দিমো ভাবিছো গতিকে অলপ সৰহকৈও আনিম হ'লিলৈকে বাৰু সৰহকৈ নানো তিনিখনমান মোক দৰকাৰ হৈছে আৰু বিহুৰ সময়তো দৰকাৰ হ'ব তাৰ পিছত ভাবিছো অলপ ভালদৰেই আপোনালোকৰ পৰা আনিম বেডশ্বিট অ' ভাল ভাল অ' অ' অ' দি থাকে ন' অ' তেনেকৈ আনিলেটো আপোনালোকে হ'লছে'লটো দিব অ' ডিছকাউণ্ট দিব নহয় ন' অ' ডিছকাউণ্টবিলাক যদি দিয়ে মোৰে সুবিধা হ'ব অ' তেতিয়া মানে মই ধৰক কিছুমান যদি মই ছেভেন হাণ্ড্রেডত আপোনাৰ পৰা আনিছিলো ইয়াত মই ওৱান থাউজেণ্ড বুলি ক'লে অন্ততঃ মোকটো এইট হাণ্ড্রেড নাইন হাণ্ড্রেডটো দিব ন' দাদা অ' তেনেকেই আৰু চলিব লাগিব সেয়াই অ' নাই নাই ভাল ভাল এইখন ভাল এইখন খালী কটনৰ আছিলে আৰু কটনৰে ল'ম বেলেগ ন'লও বাৰু কিন্তু বেডশ্বিটখন ভাল লাগিছে দেই ঠিক আছে দিয়ক ৰাখিছো অ' ঠিক আছে ঠিক আছে অ' অ' থেংক ইউ দাদা আকৌ মই বেডশ্বিট ল'বলৈ গৈ আছো দেই অ' ঠিক আছে